ছাত্ৰ ছাত্ৰী আহে টিচাৰ আহে শিক্ষক আহে বহুতো আহি এই বস্তুবোৰ দৰ্শন কৰে অসমৰ কীৰ্তিচিহ্ন হিচাপে এইবোৰ জিলিকি থাকে ভাৰতত জিলিকি থাকি গোটেই অসম উজ্বলাই তুলিছে আমি যোৱা বছৰ গৈছিলোঁ চৰাইদেউলৈ লগৰবিলাকৰ লগত ফাৰ্ষ্ট ইয়াৰত থাকোঁতে আৰু এতিয়া ছেকেণ্ড ইয়েৰ জানুৱাৰী মাহৰ এক তাৰিখে যাম বুলি ভাবিছোঁ চব সকলো ষ্টুডেণ্টে যাব বিচাৰে এইবিলাকৰ গৈ ভাল পায় চবেই গৈ ফূৰ্তি ফাৰ্তা কৰি এনজয় ফূৰ্তি ফাৰ্তা কৰি সকলোৱে এনজয় কৰি আহে দূৰ দূৰণিৰ পৰা আহে ঘূৰি ফুৰে আৰু অসমৰ কীৰ্তিচিহ্নবোৰ জিলিকি থাকে এইবোৰ চবতে জনাজাত শিৱসাগৰ কলেজ চবতে জনাজাত আহোমৰ প্ৰথম ৰাজধানী চৰাইদেউতে পাতিছিল চৰাইদেউ হৈছে অসমৰ প্ৰথম ৰাজধানী চৰাইদেউ চাউলুং চুকাফাই ৰজা আছিল প্ৰথম তাৰপিছত স্বৰ্গদেউ দেৱীদৌল জয়দৌল এইবিলাক সাজিছিল সাজি পিনি জয়সাগৰ পুখুৰী পাৰত চবেই গৈ ফূৰ্তি কৰি থাকে জয়সাগৰ পুখুৰী পাৰত ঘূৰি ফুৰি চবেই ঘূৰি ফুৰে আৰু লগতে আমিও গৈছোঁ আৰু ঘূৰি ফুৰাৰ লগতে চবেই শিৱসাগৰৰ জয়দৌল শিৱদৌল শিৱদৌল দেৱীদৌল এইবিলাক ঘূৰি ফুৰে গড়গাঁৱত তলাতল ঘৰ আছে তলাতল ঘৰ চবেই চাই পাইছে দেখিছে আৰু দূৰ দূৰণিৰ মানুহেও দেখিছে লগতে আমিও দেখিছোঁ আৰু যোৱা বছৰ আমি তলাতল ঘৰো গৈছোঁ শিৱসাগৰলৈ গৈছিলোঁ চৰাইদেউ আহোমৰ প্ৰথম ৰাজধানী আছে বহুত দূৰ দূৰণিৰ পৰা আহে ধেমাজি আদিৰ পৰা বহুতো আহে তাত দৰ্শন কৰি দৰ্শন কৰি যায়হি আহি শিৱসাগৰত শিৱদৌল আছে জয়দৌল আছে দেৱী দৌল আছে সকলোবোৰ আছে থকা বাবে গোটেই গোটেই অসমৰ মানুহ আহি শিৱসাগৰত ঘূৰি ফুৰে আজিও আজিলৈকে ঘূৰি ফুৰাই শিৱসাগৰৰ শিৱদৌল জয়দৌল আবি আদি গোটেই অসম জিলিকি আছে শিৱসাগৰৰ প্ৰথম অসমৰ ৰাজ প্ৰথম অসমৰ শিৱদৌল আছিলে তাতে লগতে স্বৰ্গদেউ চুকাফা আহোঁ চাউলুং চুকাফা এইবোৰ চবেই আহি ঘূৰি ফুৰি ইয়াত আমাৰ আমাৰ গাঁৱৰো পৰা গৈ থাকে চৰাইদেউলৈ আমাৰ মাহঁতে যোৱা বছৰ উলিয়াইছিলে গৈছিলোঁ আমিও গৈছিলোঁ লগতে চৰাইদেউত বহুতো মৈদাম আছে বহুতো ধুনীয়া ধুনীয়া বৰটোপ আছে লগতে বহুতো বস্তু পোৱা যায় ফুলনি ধুনীয়া ধুনীয়া আছে লগতে আমাৰ ইয়াৰ পৰা বহুতো মানুহ গৈ থাকে প্ৰত্যেক বছৰে এবছৰো যোৱা নহয় বুলি ক'ব নোৱাৰিয়ে গৈ থাকে যোৱাৰ লগতে গোটেই অসম ঘৰ মানুহ আহি এইবোৰ দৰ্শন মানে চাই ফুৰেহি লগতে আমাৰ ইয়াৰো মানুহ গৈ থাকে আৰু আমাৰ এয়া মানুহবোৰ গৈ চবেই ফটো চটো মাৰি আনি থৈ দিয়ে তাতে লগত ধুনীয়া জেগা এইবিলাক গোটেই অসমৰ নাম উজ্বলাই তুলিছে চৰাইদেউ আৰু শিৱসাগৰে চব মানুহে ঘূৰি ফুৰি এইবিলাক চাই মেলি সকলোবোৰ ফূৰ্তি ফাৰ্তা কৰি যায় প্ৰত্যেক বছৰে প্ৰত্যেক বছৰে জানুৱাৰী মাহৰ নহয় ডিচেম্বৰ লাষ্টত হ'লেও গৈ সকলোৱে ঘূৰি ফুৰে আৰু লগতে গোটেই অসমৰ নাম উজ্বলাই তুলি অসম অসম এখন অসম এখন ধুনীয়া মানে শিৱসাগৰ জিলাৰ নামেৰে পৰিচিত হৈ এখন বহুত ধুনীয়া চহৰ শিৱসাগৰ সকলোৱে আহি চাবহি এবাৰ চাই পিনি উপভোগ কৰিব ধুনীয়া মনোৰম সৌন্দৰ্য উপভোগ কৰি অসমৰ নাম উজ্বলাই তুলি গোটেই অসমৰ মানুহ আহি যাতে চাই যা আমাৰ শিৱসাগৰখন তলাতল ঘৰ আছে গড়গাঁৱত কাৰেংঘৰো আছে লগতে চব আছে দেখিব পাৰে মানুহে সৌন্দৰ্য উপভোগ কৰি গোটেই অসমৰ নাম উজ্বলাই তুলিছে আমিও যাওঁ বাৰু প্ৰত্যেক বছৰে